ভ্ৰমণৰ সময়ত নিৰাপদ যত্ন লোৱাটো অতি প্ৰয়োজনীয় ভ্ৰমণৰ সময়ত সুৰক্ষা নিশ্চিত কৰিবলৈ আপুনি বা মই কৰিব পৰা কিছুমান উপায় আমি ল'ব লাগে যেনে আগতীয়াকৈ প্ৰস্তুতি চলাব লাগে ভ্ৰমণৰ আগতে গৱেষণা কৰক আপোনাৰ গন্তব্য স্থানৰ বিষয়ে তথ্য লাভ কৰক যেনে স্থানীয় নিয়ম সংস্কৃতি আৰু সুৰক্ষাৰ তথ্য ভ্ৰমণৰ বীমা লওক ভ্ৰমণ বীমাই আপোনাৰ ভ্ৰমণৰ সময়ত সুৰক্ষা দিব অভাৱনীয় কাণ্ড ৰোধ কৰাত সহায় কৰিব পাৰে স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগত থাকক আপোনাৰ গন্তব্যস্থানত স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিলে আপোনাক সুৰক্ষা তথ্য লাভ কৰাত সহায় কৰিব পাৰে ভ্ৰমণৰ সময়ত নিৰাপদ স্থানত থাকক নিৰ্জন বা অসুৰক্ষিত স্থানৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব লাগে আপোনাৰ বস্তুবোৰ সুৰক্ষিত কৰক আপোনাৰ বস্তুবোৰ সুৰক্ষিত কৰক নিৰাপদ স্থানত ৰাখি নিয়মিতভাৱে পৰীক্ষা কৰক স্থানীয় লোকৰ সৈতে কথা পাতক স্থানীয়ৰ লোকৰ সৈতে কথা পাতিলে আপোনাক সুৰক্ষা তথা তথ্য লাভ কৰাত সহায় কৰিব পাৰে জৰুৰীকালীন অৱস্থাত জৰুৰীকালীন অৱস্থাত আপুনি যোগাযোগ নম্বৰ আপোনাৰ লগত ৰাখক জৰুৰীকালীন যোগাযোগ নম্বৰ থাকিব যেনে স্থানীয় আৰক্ষী বা এম্বুলেঞ্চৰ নম্বৰ জৰুৰীকালীন পৰিকল্পনা বনাওক জৰুৰীকালীন পৰিস্থিতিত কি কৰিব লাগে তাৰ পৰিকল্পনা কৰক নিৰাপদ স্থানলৈ যাওক জৰুৰীকালীন অৱস্থাত নিৰাপদ স্থানলৈ যাবলৈ চেষ্টা কৰক আৰু আমি যেতিয়া ভ্ৰমণ কৰিবলৈ বাছত যাওঁ তেনে ক্ষেত্ৰত মই বিশেষকৈ মূৰ ঘূৰণি বমি আদি হোৱাৰ সম্ভাৱনা থাকে তেনেক্ষেত্ৰত টেবলেট লৈ যোৱাটো উপযোগী বুলি ভাবোঁ আৰু তাৰোপৰি আমলখি আমলখি আৰু আদা সৰু সৰুকৈ নিমখত নিমখ অলপ লৈ যোৱাটো ভাল বুলি ভাবোঁ আৰু মাজে মাজে এইটো খাই থাকিলে মানে বমি হোৱাৰ সম্ভাৱনাটো নিশ্চয় বহুত কমকৈ থাকে কেতিয়াবা যদি আমি বাইকত ফুৰিবলৈ যাওঁ তেনে ক্ষেত্ৰত আমি হেলমেট পৰিধান কৰাটো উচিত বুলি ভাবোঁ এই ক্ষেত্ৰত হেলমেট পৰিধান কৰিলে আমিয়াৰ দুৰ্ঘটনাৰ পৰা আমাৰ সুৰক্ষা হয় আৰু বিশেষকৈ এনে দুৰ্ঘটনাৰ ক্ষেত্ৰত মূৰত দুখ পালে বেছি বেছি প্ৰব্লেম হয় বা অসুবিধা হয় যদি আমি কেতিয়াবা পাহাৰীয়া ঠাইলৈ ফুৰিবলৈ যাওঁ তেনেক্ষেত্ৰত হাবি জংঘল আদি পাৰ হৈ যাবলগীয়া হয় এনেক্ষেত্ৰত আমি গধূলি হোৱাৰ আগে আগে ঘৰলৈ অহাটো ভাল বুলি ভাবোঁ কিয়নো হাবিত কিছুমান বনৰীয়া জীৱ জন্তু থাকিব পাৰে এনে ক্ষেত্ৰত আমাৰ দুৰ্ঘটনাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে কেতিয়াবা বনৰীয়া জন্তু আক্ৰমণো কৰিব পাৰে আৰু কিছুমান ধৰি লওক পাহাৰীয়া ঠাইত বহুত ওখ থাকিব পাৰে গধূলি কিছুমান ধৰি লওক দ গা চাত আমি নেদেখিবও পাৰোঁ সেনেকুৱা ক্ষেত্ৰত আমি গাতে বাটে গাতে চাতে পৰিবও পাৰোঁ এনে ক্ষেত্ৰত আমি নিজৰ সাৱধানতাটো ৰাখিব লাগে আৰু এই ক্ষেত্ৰত আমি পাহাৰীয়া ঠাইত বগাওঁতে আমি বহুত সাৱধান হ'ব লাগে কেতিয়াবা বৰষুণৰ সময়ত পাহাৰীয়া ঠাইবিলাক পিছলো হৈ থাকিব পাৰে আৰু আমি খোজকাঢ়োতে পিছল খাই হয়তো তলতো পৰিব তেনে ক্ষেত্ৰত আমাৰ প্ৰাণৰ ক্ষেত্ৰতো বহুত কষ্ট মানে অসুবিধাৰ সন্মুখীন আছে তাৰোপৰি আমি পাহাৰীয়া ঠাইবিলাকলৈ গধুৰ বস্তুবিলাক আগ আমি মানে পিঠি চিঠিত কঢ়িয়াই নিয়াতো বহুত অসুবিধাজনক বুলি ভাবোঁ কিয়নো এনে ক্ষেত্ৰত আমি যিমানেই ওপৰলৈ গৈ থাকোঁ সিমানেই আমা আমাৰ শৰীৰটোৰ অক্সিজেনৰ মাত্ৰাটো কমি আহে তেনেক্ষেত্ৰত মানে আমি গধুৰ বস্তুবোৰ যদি লৈ যাওঁ আমাৰ শৰীৰটোৰে বহুত কষ্ট পাব পাৰে এনেক্ষেত্ৰত আমি এইবিলাক বস্তু আঁতৰাই ৰখাটো ভাল বুলি ভাবোঁ আৰু কিছুমান ক্ষেত্ৰত আমাৰ ধৰি লওক মোবাইল মোবাইলৰো মানে পাহাৰীয়া জেগাত আমাৰ নেটৱৰ্কৰ প্ৰব্লেম থাকিব নেটৱৰ্কৰ প্ৰব্লেম দিয়ে আমি কিছুমান ধৰি লওক ইম্পৰ্টেণ্ট যদি ফোন কলো যদি আমি কৰিব বিচাৰোঁ তেনেক্ষেত্ৰত আমাৰ নেটৱৰ্কৰ প্ৰব্লেম দিব পাৰে আমি বিচৰা সময়মতে আমি কাবালে ফোন কৰিব নোৱাৰোঁ গতিকেলৈ এইক্ষেত্ৰত পাহাৰীয়া জেগাবিলাকত হয়তো নেটৱৰ্কৰ অকমান প্ৰব্লেম দেখা দিয়া যায় কিয়নো যিমান ওপৰলে গৈ থকা হয় পাহাৰীয়া জেগালৈ ওখ ওখ জেগালে যিমানেই গৈ থকা হয় সিমানেই সিমানেই মানে নেটৱৰ্কৰ প্ৰব্লেমটো বেছি দিয়ে আৰু তাৰোপৰিও যিমান পাহাৰীয়া জেগালৈ যেতিয়া আমি বাছেদি গৈ থকা হয় তেনে ঠাইত মানে ধৰি লওক বাছবিলাকৰো মানে দুৰ্ঘটনাৰ দুৰ্ঘটনাত মানে পটিত হ'ব পাৰে এনে ক্ষেত্ৰত আমি বাছবিলাক লাহে লাহে চলোৱা ভাল বুলি ভাবোঁ কিয়নো কিছুমান জেগাত পাহাৰীয়া জেগাত ৰাস্তাবিলাক একাবেকাও থাকে এনে ক্ষেত্ৰত বাছবিলাক মানে টাৰ্ণিং পইণ্টত মানে বহুতো অসুবিধা হয় এনেক্ষেত্ৰত লাহে লাহে চলোৱাটো ভাল বুলি মই ভাবোঁ তাৰোপৰিও যদি আমি কেতিয়াবা ৰে'লৰ যাত্ৰা কৰোঁ তেন্তে আমি আমি আমাৰ লগত নিয়া প্ৰয়োজনীয় বস্তু যেনে বেগ আমাৰ প্ৰয়োজনীয় ধৰি লওক পইচা পাতি বা কাপোৰ কানি বেগেই হওক বা খোৱা বস্তুৱেই হওক যিকোনো বস্তুৱেই হওক লাগে আমি নিজৰ প্ৰয়োজনীয় বস্তুবিলাক আমি সাৱধানে ৰখাটো উচিত বুলি ভাবোঁ কিয়নো এইবিলাকৰ ক্ষেত্ৰত মানে ধৰি লওক চোৰ হোৱাৰ সম্ভাৱনা থাকে নহয়ো কিছুমান মানুহে মানে ধৰি লওক আপোনাৰ ওচৰৰ মানুহে ধৰি লওক লগতে থকা মানুহেও হয়তো আপোনাৰ প্ৰয়োজনীয় বস্তুবিলাক হয়তো ল'ব পাৰে এনেক্ষেত্ৰত নিজেই আপুনি সজা সজা সজাগ হোৱাটো বহুত ভাল বুলি ভাবোঁ আৰু পৰাপক্ষত আপুনি এনে ৰেল বা হেৰিয়ত ৰে'লত যদি যাত্ৰা কৰে তেনে ক্ষেত্ৰত আপুনি

আৰু এনেক্ষেত্ৰত যদি মহিলা যদি ৰে'লত যদি যাত্ৰা কৰে তেনেক্ষেত্ৰত তেওঁ নিজৰ আত্মীয় কুটুম বা নিজৰ চিনাকি বা ভাল লগৰ লগত যদি যায় তেতিয়া মই উচিত বুলি ভাবোঁ কিয়নো আজিকালি মহিলাৰ যিবিলাক দুৰ্ঘটনা হৈ আছে এনেক্ষেত্ৰত মানে নিজেই সজাগ সযতনাটো হোৱাতো মই ভাল বুলি ভাবোঁ আৰু তাৰোপৰিও বৰ্তমান সময়ত ৰে'লৰ ক্ষেত্ৰত বাৰু বহুতো আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেইবিলাকত যাত্ৰা কৰোঁতে মহিলা সুৰক্ষাৰ ক্ষেত্ৰতো বহুতো আইনী ব্যৱস্থা কৰা হৈছে তাৰ ওপৰত অত চৰকাৰেও বহুত গুৰুত্ব দিছে আৰু বৰ্তমান সময়ত আমি ভ্ৰমণ কৰাৰ ক্ষেত্ৰত যান বাহন অধিক হোৱাৰ ফলত দুৰ্ঘটনাৰ সমস্যা বেছি হৈ পৰিছে এনে ক্ষেত্ৰত ভ্ৰমণ কৰা সময়ত গাড়ীৰ চালক চালক আৰু চালনৰ ওপৰত গুৰুত্ব দিয়াটো উচিত কিয়নো কেতিয়াবা হয়তো গাড়ীখন যদি বেছি স্পীডত চলাই দিয়ে তেনেক্ষেত্ৰত দুৰ্ঘটনাৰ সন্মুখীন হ'ব পাৰে আৰু কেতিয়াবা গাড়ী মানে মুখামুখি গাড়ীৰ মুখামুখি কেতিয়াবা ধৰি লওক আপোনাৰ ভুল নাথাকিলেও কিছুমান চালকে বহুত বেগেৰে গাড়ী চলাই পিনিও কেতিয়াবা এক্সিডেণ্টৰ সন্মুখীন কৰাৰ পৰিস্থিতি কৰি দিয়ে এনে ক্ষেত্ৰত নিজৰ নিজে সাৱধান হোৱাৰ লগতে আপুনি যিখন গাড়ীত গৈছে সেই গাড়ীখনৰ চালকজনে কেনেদৰে গাড়ীখন চালন কৰিছে সেইটোৰ ওপৰতো গুৰুত্ব দিব লাগে আৰু আপুনি যিখন গাড়ীত গৈ আছে সেই গাড়ীখনত হয়তো কেনেধৰণৰ মানুহ গৈছে আৰু কেনে পৰিস্থিতিতে আপুনি গৈছে সেইটো নিজেই আপোনাৰ নিজৰ সজাগ আৰু সচেতন হোৱাটো বেছি ভাল বুলি মই ভাবোঁ কিয়নো যিমান যিমান যিমানেই জনবহুল ওল চহৰ নগৰ হৈছে এনে ক্ষেত্ৰত মানে মানুহৰ মানুহৰ সমাগমাটো বেছি হৈছে সমাগমটো বেছি হোৱাৰ লগতে মানুহৰ মানুহে মানুহৰ মানে যিবিলাক ধৰি লওক